মই পৰম্পৰাগতভাৱে কলমেৰে কাগজত লিখিবলৈ ভাল পাওঁ কিন্তু এতিয়া বৰ্তমান সময়ত কাগজৰ কলমৰ উপৰিও লেপটপ মোবাইলত টাইপিঙৰ দ্বাৰাও যথেষ্ট কাম হৈছে এই শেহতীয়া বছৰবিলাকত বিশেষকৈ কলম কাগ কলমৰ উপৰিও মোবাইলত টাইপিং লেপটপত টাইপিং ঙৰ যোগেদিও লিখনিবিলাক হৈছে